হয় কওক হয় হয় হয় মই মই তোমাললোক অহাৰ গম পাইছোঁ বাট মই এটা মিটিঙৰ কাৰণে মানে কেইদিমানৰ কাৰণে নাই নাছিলোঁ হয় কোৱাচোন হয় হয় মই এইটো দুজন দুখনমান কলেজৰ কিবা দেখিলোঁ বাৰু কোৱাচোন এতিয়া কি সহায় কৰিব পাৰিম আপোনালোকৰ

হয় সেইটোতো হৈ যাব মাত্ৰ তুমি এটা কাম কৰিবা যে মই এইখিনিত এইকেইদিনটো স্কুল বন্ধ আছে অফিচত আৰু মই মিটিঙত মানে স্কুলৰ এইখিনি নাই সেইকাৰণে আমি ডিটেইলছখিনি এতিয়া তুমি ডিটেইলছখিনি এতিয়া ডিছকাছ কৰি ল'ব পাৰিমনে

মানে আমাৰতো ষ্টুডেণ্টবোৰক মানে গ্ৰুপত মানে সেনেকৈ মাতিব লাগিব কেইদিনমানটো বন্ধ আছে কিছুমানৰ এক্জাম চলি আছে আপুনি কিমান ক্লাছৰ সেনেকুৱাটো বা কেইগৰাকীমান ষ্টুডেণ্ট লাগে সেনেকুৱা কিবা অঁ হয়নে সেইটো হয় হয় ঠিক আছে কিমানজনমান মানে ল'ম বুলি ভাবিছা হয় আৰু কিবা মোক জনাইছিল যে ক'ৰবাত তোমালোকৰ এন জি অ'ত কিবা প্ৰব্লেমো আছে তাৰ বাবেও লৈ যাবা

হয় সেইটো সেইটোতো ভাল ভাল ইনিচিয়েটিভ লৈছে তোমালোকে মই আজি বাৰু ক্লাছ নাইন আৰু টেনৰ এক্জাম কেইদিনমান আছে বাৰু তোমালোকৰ মানে এইমটো মানে কিবা ডেট ৱাইজ এনেকুৱা কিবা আছে নেকি নানে বেলেগ স্কুলৰ হৈ আছে এতিয়া

হয় মানে এটা মানে অঁ সেইটো হ'লে অলপ ফ্ৰী হৈ থাকিব এই দুই তিনিদিনমানত শেষ হৈ যাব তুমি কোৱা মতেতো এইকেইদিন মানে বেলেগৰো কৰি আছা ছ' আমাৰ স্কুলৰ অহাৰলৈকে সেইটো সিহঁতৰ এক্জাম শেষ হৈ যাব মই এই ক্লাছ টিছাৰকেইজনক জনাই দিম মানে যোনে মানে ভলেণ্টোৰী টাইপত সেইটো লৈ ল'ম মানে যোনে যাব বিচাৰে পাঁচজন

হয় সেইটোতো মানে ৰিটাৰ্ণ আহোঁতে বা সেনেকুৱা আহোঁতেতো অলপ দেৰি হ'ব পাৰে চ' সেইটো ওচৰৰ ঘৰৰ মানে ওচৰৰ ল'ৰা ছোৱালী হ'লে সেইটো ইমান দিগদাৰ নহ'ব বাৰু আৰু মই অঁ কওক হয় এইটো মই মানে একেইদিন বহুত বিজি বিজি হৈ আছো যদি মই পাৰোঁ যে নিশ্চয় যাম ঠিক আছে মই যদি যাওঁ আগতীয়াকৈ জনাই দিম ঠিক আছে মই তোমাৰ ওচৰত মানে ষ্টুডেণ্টৰ নাম এনেকৈ এটা ই মেইল পঠাই দিম তুমি অফিচিয়েল ই মেইলটো মোক এটা মেইল দি দিবা মানে ক্ৰাইটেৰিয়া হয় হয় সেইটো মই মই কৰি দিম বাৰু অঁ ঠিক আছে অ'কে